অ এইটো দুলু ফাৰ্মাছিত লাগিছেনে বাৰু অঁ তাপা তাত এই চুফা এটা পোৱা হ'ব নেকি অ এতিয়া এই লোহাৰটো নানো হেৰি মামৰে ধৰে আৰু কাঠৰটো আনিলেও সেই ঘূনে খাই ইষ্টিলৰ এটাকে আনিম বুলি ভাবিছোঁ কিমান মান পৰিব বাৰু

মই এনেই দহ পোন্ধৰ হাজাৰ ভিতৰতে লাগিব তাতকৈ ওপৰত নালাগে বাৰু অ তাৰ যেনিবা ডিজাইনটো অকমান অ ডিজাইনটো চাই ল'ব লাগিব

তে বাৰু যাম বাৰু মই এইকেইদিনৰ ভিতৰতে তাকে পইচাটো হেৰি মই মানুহ এঘৰত আছে নি থৈছিলে তাকে পইচাটো সোধা পইচা কৰি লওঁ কেতিয়া পাম কি কৰিম তেতিয়া পইচাটো পালেই যেনিবা যাম বাও

অ অ মই ষ্টিলৰ এটাকে আনিমগৈ বুলি ভাবি আছোঁ আৰু

হ'ব বাৰু দিয়া তেতিয়াহ'লে